আজিকালি অনুষ্ঠানবিলাক হাই কাজিয়াটো খুব বেছিকৈয়ে হয় কাৰণ ডেকেনীয়া ল'ৰা ছোৱালীবিলাকে বহুত ধৰণৰ মদ ভাং খায় আদি হুলস্থূল কৰে সেইকাৰণে আমি আমাৰ কমিটিৰ তৰফৰ পৰা কিছুমান জনা বুজা শিক্ষিত ল'ৰা ছোৱা ল'ৰা বা ছোৱালীবিলাকক ৰখা হয় যাতে আমাৰ সাংস্কৃতিক অনুষ্ঠানটো সুকলমে পাৰ হয় হাই কাজিয়া হ'লে সাংস্কৃতিক অনুষ্ঠানটোৰ পৰিৱেশটোৱেই নষ্ট হয় আৰু নষ্ট হ'লে অনুষ্ঠানটো নষ্ট হ'লে ধৰক ভাল নালাগে কাৰণ ধুনীয়া পৰিৱেশ এটাত যদি হাই কাজিয়া হয় সকলো অনুষ্ঠানতে কিবা অনুষ্ঠানতো ভাল নলগা হৈ যায় কাৰণ আমি সকলোৱে সাংস্কৃতিক বুলিয়েই নহয় সকলো ধৰণৰ উৎসৱবোৰ বা সাংস্কৃতিক অনুষ্ঠানবিলাক সুকলমে পাৰ হৈ যোৱাতো বিচাৰোঁ যাতে অনুষ্ঠানৰ পৰিৱেশটো নষ্ট নহয় আৰু ল'ৰা ছোৱালীবিলাকৰ মদ ভাং খোৱা ছোৱালীবিলাকে যদিও ধৰক এনেকৈ নাখায় অথাপিতো কিছু লোকে আজিকালি কিছুমান ছোৱালীও ধৰক তেনেকৈয়ে খোৱাটো কৰিছে কৰিছে যদিও ল'ৰাবিলাকৰ উৎপাতবোৰ বেছি হয় আৰু ল'ৰাবিলাকক সংৰক্ষণ দিবৰ বাবে এনে কিছুমান ল'ৰা ছোৱালী আছে তাতে সিহঁতে সকলো সংৰক্ষণ কৰিব পাৰে যিবিলাকে সেইবিলাকত হাত নিদিয়ে সেইবিলাকেহে সংৰক্ষণ কৰিব পাৰে তেনেবোৰ ল'ৰা ছোৱালীক এনেকৈয়ে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ সংৰক্ষণ কৰা হয় আৰু সাংস্কৃতিক অনুষ্ঠানটো সুকলমে পাৰ হৈ যোৱাতো বিচাৰোঁ